ব্যৱসায়ৰ ক্ষেত্ৰত ক'ব গ'লে মই মোৰ বহুত ওচৰ চুবুৰীয়াই মোক সহায় কৰে ব্যৱসায়ৰ ক্ষেত্ৰত আৰু মোৰ বাই ভনী বা মোৰ ভাই ককাই সকলোৱে মোক বহুত ধৰণৰ সহায় কৰে আৰু মই যিবিলাক ব্যৱসায় কৰোঁ আজি মই সেই বিহু পাইছেহি বিহু পিঠা বনাওঁ তিলপিঠা বৰপিঠা সেইবিলাক মই পেকেট কৰি বিক্ৰী কৰোঁ তাতে আৰু মই বাৰীত শাক পাচলি ৰুওঁ সেই শাক পাচলিত মই নিজেই গোবৰ শুকান গোবৰ দিওঁ আৰু শাক পাচলিবোৰ খাবলে ভাল লাগে সেইবিলাক মই ব্যৱসায় কৰি থাকোঁ আৰু মই আনকো দিওঁ আৰু আমাৰ আত্মসহায়ক গোট আছে গোটত আমি সকলোৱে মিলিজুলি ব্যৱসায় কৰোঁ আৰু এনেকে আমি কাপোৰ বওঁ কাপোৰ বৈ কেনে আমি গোটৰ হিচাপত বিক্ৰী কৰোঁ বিক্ৰী কৰি কিনে আমি ব্যৱসায় সেইবিলাক কৰি মেলি কেনে পইচা গোটাওঁ পইচা গোটাই মেলি আৰু সকলোৱে মিলিজুলি লাভ লাভ লোকচানখিনি আমি হিচাপ নিকাপ কৰি লওঁ

সেইবিলাক কৰি থাকোঁ সেই ব্যৱসায়তে আমি বহুতখিনি উপাৰ্জন কৰি লওঁ তাতে আৰু আমাৰ পিঠা বিহুত এতিয়া আমাৰ বহুতখিনি বিক্ৰী হয় বৰপিঠা তিলপিঠা নাৰিকলৰ লাৰু তিলৰ লাৰু সেইবিলাক আমি হেৰি পেকেট কৰি কৰি দোকানে দোকানে আমি সকলোৱে আত্মসহায়ক গোট দছগৰাকী আমি সেইবিলাক দোকানে দোকানে দিবলে যাওঁ দি মেলি আমি যিমানখিনি পইচা পাওঁ আমি দছগৰাকীয়ে মিলিজুলি কেনে আমি এই ভাগ কৰি লওঁ সেইদৰে আমি ব্যৱসায় কৰি থাকোঁ কৰাৰ পাছত আৰু কিছুমানে তাৰ ভিতৰতে হেৰি শাক পাচলিও বিক্ৰী কৰে কিছুমানে বাঁহৰ বস্তুবিলাক বনায় ডলা চালনী সেইবিলাকো বিক্ৰী কৰে সেই ব্যৱসায়বিলাক কৰি থকা হয় গোটেই দছগৰাকীয়ে আমি হয়তো আমি ধাননি পথাৰত এইবাৰ আমি ধানো কটা হ'ল ধান কাটি যিমানখিনি আমাৰ পইচা পাতি ওলালে সেইবিলাক আমি বেংকত জমা থ'লোঁ গোটৰ হিচাপত সকলোখিনিয়ে মিলিজুলি বহুতখিনি ব্যৱসায় কৰা হ'ল কৰাৰ পাছত আৰু এতিয়া আমি ভাবিছোঁ এই বিহুটোতে আৰু অকমান ব্যৱসায়টো আগবঢ়াই নিম বুলি ভাবিছোঁ কোমল চাউল আৰু এই তিলপিঠা সেইবিলাকো দোকানত কোমল চাউলবোৰ দিয়া হৈছে এতিয়া আমি সেইবিলাক ব্যৱসায়ত গোটেই দছগৰাকীয়ে ব্যস্ত হৈ আছোঁ